হেল্ল' অঁ আপুনি ললিত গগৈ ছাৰে কৈছে নেকি মই মানে এই লগৰ এগৰাকীৰপৰা আপোনাৰ নাম্বাৰটো পালোঁ আকৌ

মোৰ মানে অবিচিতি হৈছে আকৌ মই মানে বহুত শকত হৈ গৈছোঁ ডক্তটৰে মানে অলপ কমাবলৈ কৈছে খোৱাটো আপুনি অলপ জনাই দিব পাৰিব নেকি মোক কেনেকৈ মই মই মানে দোকানত থাকোঁ তেনেকৈ দিনটো বহি থকা হয় সেইটো কাৰণে মই মানে শকত হৈছোঁ আপুনি আপুনি মোক কেনেকৈ ডায়টটো মেইনটেইন কৰিব লাগে অলপ তাৰ বিষয়ে ক'ব পাৰিব নেকি অঁ নিশ্চয় হয় হয় হয় হয় ছাৰ

হয় হয় ছাৰ

হয় ছাৰ

হয় ছাৰ

হয় ছাৰ

হয় ছাৰ হয় হয়

হয় হয়

হয় হয় হয়

হয় হয় হয় নেকি ছাৰ হয় হয় অঁ ধন্যবাদ ছাৰ হ'ব তেন্তে